মই অসমৰ স্থানীয় অঞ্চলবোৰ ফুৰিবলৈ গৈছোঁ আৰু তাতে মই কামাখ্যা মন্দিৰলে গৈছোঁ বগলা মন্দিৰ গৈছোঁ ভীমা শংকৰ মন্দিৰলে গৈছোঁ বশিষ্ঠাশ্ৰমত গৈছোঁ আমাৰ ওচৰৰে আপোনাৰ শিৱ মন্দিৰ ভাগৱত ধামত গৈছোঁ আপোনাৰ স্থানীয় আমাৰ অঞ্চলৰ গণেশ মন্দিৰত গৈছোঁ অসমৰ বিভিন্ন অঞ্চল বুলি ক'বলৈ যাওঁতে মই কাজিৰঙা ফুৰিবলৈ গৈছোঁ মোৰ ঘৰৰ মোৰ মা দেউতাৰ লগত গৈছোঁ শিৱসাগৰৰ মই বিভিন্ন অঞ্চলত মই ফুৰিছোঁ শিৱসাগৰ কীৰ্তিচিহ্নবিলাক চাইছোঁ চৰাইদেউ মৈদাম চাইছোঁ শিৱসাগৰ ৰংঘৰ চাইছোঁ কাৰেংঘৰ চাইছোঁ তলাতল ঘৰ চাইছোঁ আৰু তলাতল ঘৰৰ যিবোৰ আহোমৰ কীৰ্তিচিহ্ন আছিলে মই সেইবিলাক চাইছোঁ আৰু আৰু বিভিন্ন ধৰণৰ মই তেজপুৰলৈ যাওঁতে মই অগ্নিগড় চাইছোঁ ভৈৰৱ মন্দিৰ চাইছোঁ গুৱাহাটীত মই দীপৰ বিললৈ গৈছোঁ দীপৰ বিলৰ ধুনীয়া পৰিৱেশ মনোৰম পৰিৱেশ মই মই চাবলৈ পাইছোঁ ইয়াৰ এই বিভিন্ন ধৰণৰৰ জাগা আছে যেনে আপোনাৰ বিভিন্ন ধৰণৰ ঠাই য'ত নদীৰ পাৰত ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰৰ ধুনীয়া পৰিৱেশত আমি বিভিন্ন ধৰণৰ পিকনিকস্থলী বনভোজস্থলীত আমি গৈছোঁ আৰু সেইবিলাক আমি পৰিদৰ্শন কৰিছোঁ গোলাঘাটৰ বিভিন্ন ধৰণৰ আহোমৰ দিনৰ কীৰ্তিচিহ্ন চাইছোঁ আমি হাবুঙলৈ গৈছোঁ হাবুঙৰ আহোমৰ দিনৰ বিৰাট ডাঙৰ আমি মন্দিৰ চাইছোঁ য'ত উপাসনাস্থলী আছে পূৰ্বপুৰুষৰ উপাসনাস্থলী আছে ঢকুৱাখানাৰ আমি য'ত মুগা পালন কৰে মুগা পালনৰ সমলবোৰ চাইছোঁ যি যেনেকুৱা ধৰণৰ আছে ঢকুৱাখানাৰ ফাট বিহু তলিৰ ফাট বিহুৰ উপভোগ কৰিছোঁ বাসুদেৱ স্থানৰ বাসুদেৱ বাসুদেৱ থান চাইছোঁগৈ বাসুদেৱ থানৰ বিভিন্ন ধৰণৰ তাতে নিয়ম আছে বিভিন্ন ধৰণৰ ঠাই আছে ধুনীয়া ধুনীয়া পৰিৱেশ আছে চাব পৰা আমি সেইবোৰ পৰিদৰ্শন কৰিছোঁ ভীমা শংকৰ মন্দিৰৰ যিটো ধুনীয়া এটা অপূৰ্ব দৃশ্য আমি সেইবিলাক চাবলৈ তাতে পাইছোঁ তাতে ঘৰৰ লগৰ ল'ৰা ছোৱালীৰ লগত আমি ধুনীয়া ধুনীয়া ঠাই য'ত আকাশীগংগা আছে আমি সেয়া চাইছোঁ মালিনী থান আছে মালিনী থানৰ আৰু মালিনী থান বহু পুৰণি যুগীয়া বহু পুৰণিকলীয়া মালিনী থান য'ত বহু পাহাৰৰ ওপৰত আছে সেয়া সেইখিনি আমি পৰিদৰ্শন কৰিছোঁ গুৱাহাটীৰ বালাজী মন্দিৰ আছে আমি সেই বালাজী মন্দিৰ আমি পৰিদৰ্শন কৰিছোঁ ইয়াতে উমানন্দ মন্দিৰ আছে উমানন্দ মন্দিৰলে গৈছোঁ আমি উমানন্দ মন্দিৰ বহু পুৰণি দিনৰ উমানন্দ মন্দিৰ আমি চাইছোঁ শৰাইঘাট দলং চাবলে গৈছোঁ আমি আৰু বিভিন্ন ধৰণৰ জাগা আমি পৰিদৰ্শন কৰিছোঁ ঠাই বিভিন্ন ধৰণৰ ঠাই আমি পৰিদৰ্শন কৰিছোঁ সৰ্থেবাৰী কাঁহৰ শিল্পৰ ঠাই চাবলৈ গৈছিলোঁ আমি পৰিদৰ্শন কৰিছোঁ শুৱালকুছিৰ তাঁতশালৰ যিটো মানে কলা আছে যিখিনি স্থানীয় মানুহে তাত শালত কাপোৰ উৎপাদন কৰে সেইখিনি কেনেকৈ উৎপাদন কৰি আমি সেয়া চাবলৈ গৈছোঁ ইয়াতে আমি শিৱদৌল আমি চাইছোঁ শিৱদৌলত গৈ শিৱদৌল চাইছোঁ দেৱীদৌল চাইছোঁ বিষ্ণুদৌল চাইছোঁ আমি জয়সাগৰ পুখুৰী চাইছোঁ জয়সাগৰ পুখুৰীৰ পাৰত যিবিলাক মন্দিৰ আছে সেই মন্দিৰবোৰ আমি পৰিদৰ্শন কৰিছোঁ তাৰপাছত আমি জু যিটো আমাৰ বুটানিকেল গাৰ্ডেন আছে আমি চিৰিয়াখানা চিৰিয়াখানা চাইছোঁ চিৰিয়াখানা আমি চিৰিয়াখানাৰ যিটো মনোৰম দৃশ্য যি আমাৰ স্থানীয় যিখিনি জন্তু জীৱ জন্তু য'ত সংৰক্ষণ কৰি ৰাখিছে লুপ্ত প্ৰায় যিবোৰ আমাৰ প্ৰাণী আছে সেইবিলাক আমি উপভোগ কৰিছোঁ লগতে লগতে আমাৰ স্থান আমাৰ যি অসমত যিখিনি এটা কীৰ্তিচিহ্নৰ যিটো ঠাই বুলি কয় শিৱসাগৰ শিৱসাগৰৰ আমি মিউজিয়াম পৰিদৰ্শন কৰিছোঁ পুৰণিকলীয়া দিনৰ যিবোৰ বস্তু হেংদাঙৰ পৰা আদি কৰি যিবোৰ বস্তু আছে সেই বস্তুখিনি আমি তাত চাবলৈ বিচাৰিছোঁ তাতে ধুনীয়াকৈ সজাই থোৱা আছে সকলো ধৰণৰ গুৱাহাটীত আমি ভূপেন হাজৰিকাৰ ক্ষেত্ৰ চাবলৈ গৈছোঁ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত ভূপেন হাজৰিকা ক্ষেত্ৰত তেখেতৰ যিখিনি স্মৃতি আছিলে সেই স্মৃতিখিনি তাতে ধুনীয়াকৈ সজাই থোৱা আছে সেইখিনি আমি ঘৰৰ পৰিয়ালৰ সহিতে আমি চাবলৈ গৈছোঁ